প্ৰথমতে মই ভাত ৰন্ধা সময় ধুনীয়াকৈ চৰু কেৰাহীটো ধুই ধুনীয়াকৈ চাফা কৰি ভাত কেইটা বঢ়াই দিওঁ আৰু তাৰপিছত যদি মই মাংস বা বনাওঁ পোলাও তেতিয়া মাংসখিনি ধুনীয়াকৈ ধুই বইল কৰোঁ তাৰ আগতে মই মা মছলাখিনি ধুই ধুনীয়াকৈ পিচি লৈ গুৰি কৰি থৈ দিওঁ বা আদা নহৰু কেঁচা জলকীয়া আদিবোৰ পিচি ধুনীয়াকৈ থৈ দিওঁ দি পেলাই তেতিয়া মাংসখিনি বইল কৰি তাতে তেল মাৰোঁ তেলত তেতিয়া মই নহৰু বা পিঁয়াজ মা মছলা আদি দি তেল মাৰি মই ধুনীয়াকৈ মাংসখিনি বনাই কৈ দিওঁ আৰু যদিহে মই বা অমিতা আঞ্জা বনালোঁ অমিতাত মই আমি বেশেষকৈ কেতিয়াবা আলুৰ লগত বা চব্জি বনাই খালেওঁ কেতিয়াবা আমি খাৰ দি বনাই খাওঁ অমিতাটো ধুনীয়াকৈ কাটি কৰি বখলাই ধুই কৰি ধুনীয়াকৈ খাৰটো দি নিমখ দি বা জলকীয়া মছলা মছলা নিদোঁ খাৰ বনালে খালি জালুক আৰু জলকীয়া দি এনেকৈ খাৰ দি পেলাই খোৱাওঁ সিদ্ধ কৰি তেনেকে খাওঁ আৰু কেতিয়াবা আমি মাং হেই কি বোলে দালি আঞ্জা বনালে দালি আঞ্জা বনালে বিশেষকৈ বইল কৰি লওঁ লৈ পেলাই ধুনীয়াকৈ অকণমান মানে হেই দি তেল মাৰি নহৰু দি আৰু দালিত বিশেষকৈ আমি জলকীয়াটো ইমান নিদিওঁ আৰু তেনেকৈ খাওঁ আৰু বিশেষকৈ মাংসটো বেছিকৈ বনালেহে আমি কি কওঁ মাংসটো বনালে মায়ে মছলা বা জালুক জ আদিবোৰ বেছি দিওঁ তেনেকৈ আমি কোমোৰা খাওঁ কোমোৰাৰ লগত হাঁহ মাংসও খাওঁ হাঁহ মাংস খালে মানে কোমোৰাটো কি কৰোঁ পুৱা একদম ধুনীয়াকৈ কাটি কৰি ধুই মেলি লৈ কোমোৰা মানে বইল কৰি আৰু হাঁহ মাংসখিনি ধুনীয়াকৈ একদম তেলত মানে মায়ে মছলা নহৰু আদা পিঁয়াজ এইবোৰ দি মানে ধুনীয়াকৈ হেই মাংস বনোৱাৰ পিছত তেতিয়া আমি কোমোৰা যিখিনি বইল কৰা হয় তেনেকুৱা মাংসত পেলাই দিয়া হয় তেনেকুৱা আমি হাঁহে কোমোৰাই খালে তেনেকৈ খাওঁ বা লোকেল মুৰ্গী বনাই খালেও তেনেকৈয়ে মাংসখিনি যেতিয়া ধুই পখালি লোৱাৰ পিছত আ আগতে আমি কি কৰোঁ বস্তুবিলাক মানে যি যি দিওঁ বা প্ৰথমে পিঁয়াজ দিওঁ বা নহৰু এই তেলত দিবলগা হয় যেনে মায় মছলা আদিবোৰ আগতীয়াকৈ মানে পিচি কৰি মানে আদা নহৰু জলকীয়া এইবোৰ পিচি কৰি আগতীয়াকৈ থৈ দিওঁ আৰু যেতিয়া আমি বিশেষকৈ এতিয়া যিহেতু গেছতে বনাওঁ সেইকাৰণে বস্তুবোৰ আগতীয়াকৈ ৰেডি কৰি লওঁ তাৰপিছতহে বনোৱা হয় আৰু আমি বিভিন্ন ধৰণৰ তৰকাৰি খাওঁ খাৰ খাৰ খাৰ দিও খাওঁ বিশেষকৈ কাৰণ যিহেতু আমি তেলতে তেলতে খাই নাথাকোঁ কিছুমান তেল আঞ্জাও খাওঁ কিছুমান খাৰৰ আঞ্জাও খাওঁ আৰু বিশেষকৈ বস্তুবিলাক তাৰমানে প্ৰথমে আমি তৈয়াৰ কৰি থৈ দিওঁ আৰু যেনে মাটিমাহ মাটিমাহ তৰকাৰিটো খালে কি হয় কিছুমান আমি মানে কি খাৰ দিও খাওঁ মাটিমাহটো আৰু কেতিয়াবা তেলে দিও বনাই খাওঁ আৰু মাটিমাহটো বিশেষকৈ বইল কৰি লোৱা হয় বনাই খালে বইল কৰি তাৰপিছতে খাৰৰ দি বা আদা নহৰু আদিবোৰ জলকীয়া এনে আদিবোৰ আগতিয়াকৈ কি কৰোঁ মিক্সাট পিচি কৰি লৈ আৰু মাটিমাহ যিখিনি বইল কৰি হৈ বইল কৰা হৈ থাকে খাৰ দি পেলাই তেতিয়া আমি দিওঁ আৰু হালধি নামমাত্ৰ নামমাত্ৰ দিওঁ এই ইমান নিদিওঁ খাৰ আঞ্জাত আৰু বিশেষকৈ মানে মাংস বা কিবাকিবি হ'লে এইটো হালধি মায় মছলা আদি বেছি দিয়া যায় বা সেইবোৰৰ আদা নহৰুবোৰো মানে বেছিকৈ সেইবোৰ প্ৰস্তুত কৰা হয় কিন্তু খাৰ যিটো তৰকাৰি খাওঁ আমি সেইবোৰত ইমান নিদিওঁ বা যেনেকৈ জাতিলাও মাছ বনালেও আমি জাতিলাওটো ধুনীয়াকৈ এইফালে ভাত বনাই থাকিলে বা ভাত বহাই দিলে ইটো চৌকাত আমি জাতিলাওখিনি ধুনীয়াকৈ ধুই মেলি গোচাই কৰি বইল কৰি থৈ মানে ইফালে কি কৰোঁ মাছখিনি ভাজি কৰি লৈ তেলত ভাজি আৰু তেতিয়া বইল কৰা যিখিনি হওঁক জাতিলাও বা সেইখিনিত যদি তেলে খাওঁ সেইখিনি কি কৰে প্ৰথমে মাছখিনি তেলত ফাই কৰি বেলেগ এটা বাচনত থৈ আৰু জাতিলাওখিনি বইল কৰি পেলাই তেলত দিয়াৰ পিছত মাছ ভজাখিনি তাৰপিছত দিয়া হয় তেনেকৈ খাওঁ